হেল্ল' অঁ দাদা নমস্কাৰ অঁ দাদা কথা এটা হ'ল নহয় আপুনি বিনোদ দা হয় নাই বাৰু এই মোৰ ঘৰত বাৰ্থডে এটা আছে বুইছেনে হেৰি নহয় পানী অলপ লাগিছিল নহয় এই মোৰ নাম হৈছে নিতুল বৰা মোৰ ঘৰ হৈছে বেতিয়নীত এই আপুনি মানে পানীটো আচলতে এই ডাঙৰ বটলটো কেইটকাত দিয়ে এই দাদা ইমান নল'ব দেই এইবোৰ হ'লচেলত মানে ত্ৰিছ টকাকৈ লয় মোক অলপ সৰহকৈ লাগিবতো হ'ব ন আপুনি হেৰি নহয় মোক প্ৰায় ত্ৰিছ চল্লিছটামান লাগিব আপুনি হেৰি নহয় এই দি থৈ আহিব লাগিব কিন্তু মোক এই গাড়ীখনত কিমান ল'ব সেইটো এক্সট্ৰাকৈ ধৰিব নেকি আকৌ আপুনি এই আপুনি কিন্তু এটা বস্তু চাব দেই আজিকালি পেকেটবিলাকত পানীৰ এই ওপৰৰ ছীলটো কিন্তু নেথাকে সেই ছীলটো মানে বহুত ঢিলা ঢিলাকৈ দিয়ে পিছত পানীটো আমি দেখোঁ অলপ ঘোলা চোলা হৈছে তাতে সেইটোৱে আমাক অকণমান মানে মনটো বেয়া লগায় অঁ সেইটো কিন্তু আপুনি চাব আৰু যিটো ল'ৰা আহিব সি কিন্তু এটা মোক কাম কৰিব লাগিব আকৌ মোৰ দুটা ষ্টেপ ওপৰলৈ কিন্তু পানীটো উঠাই দিব লাগিব আকৌ সেই কোন তেতিয়া আপুনি তেহেঁতৰ ফোন নম্বৰটো মোক দি দিব আগতীয়াকৈ মানে অঁ হয় হয় মই তাৰমানে চব সময়তে ঘৰত নাথাকোতো গতিকে সেই মই ঘৰত থকা টাইমৰ লগত মিলাই ল'ব লাগিব মোৰ আছে অহা একৈছ তাৰিখলৈ হয় হয় বিছ তাৰিখে বিছ তাৰিখে আপুনি দিব লাগিব অঁ বিছ তাৰিখে আপুনি পিছবেলা দি দিলেই হৈ যাব সেই আপোনাৰ আপোনাৰ যিজন ল'ৰা পঠিয়াব তেওঁৰ নামটো কি অঁ বিশ্বজিত ন ঠিক আছে মই বিশ্বজিতক তেতিয়াহ'লে বাৰু আপুনি তাৰ কণ্টেক্টটোও দিব তেতিয়া কোনদিনাখন ক'ত আহিছে মই কথাটো গম পাই যাম হ'ব অঁ বাৰু তেতিয়াহ'লে আৰু কিন্তু এটা কথা মনত ৰাখিব আপুনি সৰু বটল কেইটামানো লগত কিন্তু আপুনি দিব মানে সৰু আপুনি মানে কিছুমান আমাৰ মানুহে মানে হেৰিকৈ খায় যে সৰু পানীটোও অলপ নাই আধা লিটাৰ আধা লিটাৰৰ অলপমান দিব আপুনি হয় হয় সেইটোৰ ৰেটটো আপুনি সেইটোৰ ৰেটটো আপুনি কেনেকৈ ধৰিব আপুনি চাব দেই মই এইটো আৰু প্ৰায় মানুহৰপৰা আনি থাকোঁতো আপুনি কিন্তু ৰেটবোৰ কিন্তু অকমানকৈ কিন্তু হেৰি কৰিব দেই অকণ মিলাবলৈ যত্ন কৰিব দেই আগলৈকে যাতে আপোনাক পাই থাকোঁ কথাটো এনেকৈ আপুনি যদি আজি আপুনি এনেকৈ যদি দি থাকে হাঁ ঠিক আছে ঠিক আছে দিয়ক থেংক ইউ আগলৈকে মই পাই থাকিম নিশ্চয় নিশ্চয় ধন্যবাদ ধন্যবাদ এনেকৈ আপোনাৰ সহযোগিতা বিচাৰিম দেই আগলৈ ঠিক আছে ঠিক আছে থেংক ইউ